আচলতে খাদ্য ৰান্ধিবলৈ হ'লে বস্তুসমূহ আগতীয়াকৈ প্ৰস্তুত হৈ থাকিলে ৰান্ধিবলৈ সহজ হয় গতিকে মই বাতি কাঁহীসমূহ আগতীয়াকৈ সুন্দৰকৈ ধুই মেলি পানী মুক্তকৰি শুকুৱাই ৰাখোঁ আৰু সেইসমূহ ৰন্ধা যেতিয়া ৰান্ধিবৰ হয় তেতিয়া ব্যৱহাৰ কৰোঁ তদুপৰি শাক পাচলিসমূহ আগতীয়াকৈ কাটি ৰাখোঁ আৰু এই ধৰক যদি মটৰ হয় তেতিয়া হ'লে মটৰসমূহ সোমোৱাই ধুই এটা বাউলত সুন্দৰকৈ সজাই ৰাখোঁ যাতে যেতিয়া ৰান্ধিবৰ সময় হয় তেতিয়াই সহজতে সেই মটৰখিনি মই ৰান্ধিব পাৰোঁ তদুপৰি ফুলকবি ওলকবি ইত্যাদি পাচলিসমূহ আগতীয়াকৈ নিমখ পানীত ধুই শুকুৱাই ৰাখোঁ কিয়নো বজাৰৰ পাচলিসমূহত বিভিন্ন দৰবো দিয়া থাকে বা ধূলি বালি হৈ থাকে গতিকে সেইসমূহ আমি ৰন্ধাৰ আগতে ভালকৈ ধুৱাটো খুবেই জৰুৰী যদি আলু ৰান্ধিব লগীয়া হয় বা যিকোনো ধৰণৰ আমি বজাৰৰ পৰা কিনি অনা পাচলি ৰান্ধিব লগীয়া হয় সেইসমূহ আমি পৰাপক্ষত ধোৱাৰ পিছতো বইল কৰি থ'ব লাগে অৰ্থাৎ গৰম পানীত উতলাই ৰাখিব লাগে আৰু তাৰপিছত ঠাণ্ডা হ'লে সেইসমূহ ৰান্ধিব লাগে তেতিয়া তাত যিসমূহ বেয়া বস্তু থাকে সেইসমূহ ওলাই যায় আৰু খাদ্যখিনি প্ৰস্তুত কৰিবলৈও সহজ হয় গতিকে এইধৰণে মই আগতীয়াকৈ মচলা পাতিও যোগাৰ কৰি ৰাখোঁ মচলাসমূহ যদি মাংসত দিব লগীয়া থাকে গতিকে তেতিয়া মই সেই মচলাখিনি কিনি আনি আগতীয়াকৈ ৰ'দত শুকোৱাই সেইসমূহ পিহনাত পিহি এটা টেমাত গোটাই থওঁ যাতে ৰন্ধাৰ সময়ত কোনো ধৰণৰ অসুবিধা নহয় এইধৰণে মই খাদ্য ৰন্ধাৰ আগতে এই উপাদানসমূহ প্ৰস্তুত কৰি ৰাখোঁ